হেল্ল' গগৈ ৰেষ্টুৰেন্ট হয়নে মই এই নাতিটোৰ কাৰণে চিকেন পোলাও অৰ্ডাৰ কৰিছলোঁ অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ নকাৰিলৈ আপোনালোকৰ যাব পাৰিবনে নকাৰিলৈ নি নিবলৈ নাম্বাৰটো লৈ লওকচোন তেওঁলোকৰ ছিক্স ডাবোল জিৰ' ছেভেন ফাইভ নাইন ফ'ৰ ডাবোল জিৰ' এইকেইটা নাম এইটো নম্বৰতে পঠাই দিব নকাৰি এই সুৰজিৎ বৰুৱাৰ চেম্বাৰখনৰ মুখে মুখে